নমস্কাৰ মোৰ গোঁঠা বা চিলাই কিতাপ ইউটিউবত বা ছ'চিয়েল মিডিয়াত কোনো একাউণ্ট নাই কাৰণ মই এতিয়া নতুনকৈ শিকিছোঁ বৰ বেছিদিন হোৱা নাই এতিয়া মোৰ বিজ্ঞাপনবিলাক মানে ঘৰতে আৰি থোৱা আছে সকলোখিনি আহি চাই দেখি চিলাই কৰিবলৈ দিয়ে গোঁঠিব কাপোৰ চিলাবলৈ দিয়ে দহি বাতিবলৈ দিয়ে ব্লাউজ চিলাবলৈ দিয়ে সেইদৰে মোৰ কাপোৰ ঘৰতে আৰি থোৱা দেখি তেওঁলোকে চিলাবলৈ আহে আৰু আনৰ মুখত শুনিও ভাল চিলাই বুলি ডিজাইনাৰ বুলি শুনিও তেওঁবিলাকে নিজে আহে চিলাই দিয়েহি চিলাবলৈ দিয়ে মই চিলাই দিওঁ মোৰ ভাল মোক ভাল পায় সকলোৱে চিলাবলৈ আহে আৰু বিজ্ঞাপনখিনি মই তেনেকৈ দিবলগীয়া নহয় কাৰণ কেলে মই চেনেল খোলা নাই খুলিম বুলি ভাবিছোঁ আৰু চিলাই বিজ্ঞাপনটো ঘৰতে দেখে মই বাহিৰতে উলিয়াই থওঁ সেইবিলাক দেখিও মানুহখিনি মোৰ ওচৰলৈ আহে কাপোৰ বিজ্ঞাপন সেই দেখিয়ে মানে ৰাইজে কাপোৰ ব্লাউজৰ ডিজাইন দেখি ঘৰতে চাই মেলি চিলাবলৈ আহে আনৰ মুখেদিও জানে ৰাস্তাতে ৰাস্তাৰ কাষতে মুখৰ ৰাস্তাটো ঘৰতে মই ৰছী এডাল বান্ধি লওঁ তাতে উলমাই দি ডিজাইনবিলাক ৰাস্তাৰ মানুহে চাই যায় সেইখিনি চাই হ'লেও মোৰ ওচৰলৈ আহে চিলাবলৈ চিলাবলৈ দি সেইদৰে মই বিজ্ঞাপন বিজ্ঞাপন দিওঁ সেইদৰে মই পৰিয়ালটো চলি আছোঁ মই ইউটিউবত চিলাই কোনো চেনেল নাই মই চিয়া নতুনকৈ খুলিম বুলি ভাবিছোঁ সকলোখিনি ৰাইজে দেখি মেলি নিজেই আহে কাকো মাতি আনিবলৈ নাই মোৰ ভা কাম ভাল দেখি নিজে আহে ওচৰৰ মানুহ ওচৰৰ মানুহক দেখি মেলি কথা শুনি দূৰৰ পৰাও মোৰ ওচৰলৈ চিলাবলৈ আহে এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ